মই আজিৰপৰা কেইবছৰমান আগতে আমাৰ ওচৰৰ ৰাজ্য মেঘালয়লৈ গৈছিলোঁ মেঘালয়লৈ যোৱাৰ সময়ত মোৰ নিৰাপত্তাজনিত বা সুৰক্ষাজনিত কোনো চিন্তাৰ সন্মুখীন তেনেকৈ হোৱা নাছিলোঁ কাৰণ তেওঁলোকৰ গাড়ীসমূহ কোনেও এখনে আনখনক আগবাঢ়ি যোৱাৰ প্ৰতিযোগিতাত নাছিল যিটো সাধাৰণতে আমাৰ অসমত দেখিবলৈ পোৱা যায় সকলোৰে মাথো দেৰি হৈছে সকলো আগবাঢ়ি যাব লাগে তোতকৈ মই আগত যাওঁ মোতকৈ সি আগত যায় কিন্তু মেঘালয়ত পুলিচৰ যি কটকটীয়া নিয়ম সাধাৰণ নাগৰিকে মানি চলে সেয়া দেখিবলৈ পাই মই বহুত আনন্দিত হৈছিলোঁ ভাল লাগিছিল দেখি যে মানুহে নিয়ম কানুন মানি চলিলে নিজৰেই লাভ হয়